হেল্ল' অঁ বাইদেউ মই কিতাপ মানে দুখনমানৰ বিষয়ে জানিম বুলি ভাবিছিলোঁ অঁ কিতাপৰ নাম আৰু লেখকৰ লেখকৰ নাম

অঁ অঁ অঁ

অঁ

অঁ অঁ কওকচোন কওকচোন

অঁ অঁ হ'ব অঁ অঁ হ অঁ হ'ব বাইদেউ সেইকেইখনেই হ'ব বাৰু অঁ হ'ব হ'ব